পৰ্যটন স্থানবোৰ ছ'চিয়েল মিডিয়াত ছ'চিয়েল মিডিয়াই যথেষ্টখিনি জনপ্ৰিয় কৰি তোলে পৰ্যটন পৰ্যটন স্থানবোৰত এতিয়া যেনেদৰে আপুনি ক'ৰবাত জেগাত ফুৰিবলৈ গ'ল যে ধৰিছোঁ আপুনি বগীবিল গ'ল বগীবিলত গৈ পিনি আপুনি ফটো এখন মাৰিলে ফটো এখন মাৰি পিনি আপুনি এনেদৰে ছ'চিয়েল মিডিয়াত মানে ফেচবুক ইনষ্টাগ্ৰাম এইবোৰত বোলে আপুনি আপলোড কৰিলে তেতিয়া আপোনাৰ লগৰবোৰে দেখিব বা ঘৰৰ মানুহে দেখিব কোনোবাই কোনোবাইতো দেখিব ন সেইবিলাকে সুধিব আপোনাক ক'ৰ জেগা কি কথা সেনেদৰে মানে জনপ্ৰিয় হৈ উঠে তাৰ পিছত আমিও এতিয়া আপোনাৰ যেনেদৰে ফুৰিবলৈ যাওঁ আমাৰ ওচৰৰ জেগা হওক বা দূৰৰ জেগাই হওক বাইক লৈ যাওঁ বাইক চাইক লৈ গ'লে এইবিলাক জেগাত আপুনি হেলমেট পিন্ধি যাব লাগে নহ'লে পুলিচে ধৰে বাইক চাইক লৈ গ'লে আৰু ধুনীয়াকৈ যাব লাগে লাহে লাহে যাব লাগে মদ পানী খাব নালাগে আমি এবাৰ বগীবিল গৈছিলোঁ বগীবিল যাওঁতে আমি বাইক লৈ গৈছিলোঁ হেলমেট নিয়া নাছিলোঁ আমাক এনেদৰে আপুনি আপোনাৰ পুলিচে ধৰিছিলে পুলিচে ধৰি ফাইন লগাইছিলে আপোনালোকে এইবোৰ ভুল যাতে নকৰে আপোনালোকেও সেনেদৰে বাইক চাইক লৈ গ'লে হেলমেট চেলমেট পিন্ধি যাব লাগে ছ'চিয়েল মিডিয়াত ফটো দিলে ভাল লাগে ছ'চিয়েল মিডিয়াত ফটো দিব লাগে সকলোৱে ক'ৰবাত ফুৰিবলৈ গ'লে ভ্ৰমণত গ'লে য'তে নাযায় ফটো দি পিনি আপোনালোকে দেখাব পাৰে লগৰবোৰক এইটো জেগা ভাল দেই যাবি তহঁতিও ফুৰিবিগৈ পিকনিকত এতিয়াতো পিকনিকৰ ছিজন পিকনিকত পিকনিক খাবলৈ যাব পাৰি এনেকুৱা এনেকুৱা জেগা আছে বহুত ভাল ভাল পিকনিক খাবলৈ গ'লে আপোনালোকে চব বস্তু লৈ যাব লাগে ঘৰৰপৰাই যোগাৰ কৰি পিনি যেনেদৰে আপুনি পানী কিবাকিবি এইবোৰ আৰু যিবোৰ আছে পিকনিকত যিবোৰ বস্তু প্ৰয়োজন হয় এইবিলাক বস্তু লৈ যাব লাগে আমি আপোনাৰ এতিয়া আমি দুহেজাৰ চৌবিছ চনত আপোনাৰ জানুৱাৰীত এতিয়া আমি গৈছিলোঁ অহাবাৰ আমি পাচি ঘাট গৈছিলোঁ পাচি ঘাট আপোনাৰ আমি বাছত গৈছিলোঁ বাছত ইমান ধুনীয়াকৈ গৈ গৈ ইমান ভাল লাগিলে লগৰবিলাকৰ লগত গৈছিলোঁ লগৰবিলাকেও খুব আনন্দই গৈছোঁ চবেই তাত আমি গৈ পিনি ভাত বনালোঁ ভাত বনাই পিনি খালোঁ মাংস নিছিলোঁ সেইবোৰ বনাই পিনি খালোঁ সেইবিলাকত গ'লে ভাল লাগে আমি ছ'চিয়েল মিডিয়াত আপলোড কৰিছিলোঁ তেতিয়া ফটো ছ'চিয়েল মিডিয়াত আপলোড কৰাৰ পিছত আমাক লগৰবোৰে সুধিছে ক'ৰ জেগা হয়তো আমিও যাম কিবা কৰিম সেইবিলাক বস্তু আপোনালোকেও ক'ৰবাত গ'লে দিব লাগে ছ'চিয়েল মিডিয়াত ছ'চিয়েল মিডিয়াত লগৰ ছ'চিয়েল মিডিয়াত দিব লাগে লগৰবোৰক দিব লাগে ফেচবুক ইনষ্টাগ্ৰাম এইবিলাকত দিব লাগে সকলোৱে খালী গ'লে সাৱধানে যাব লাগে আপোনালোক চবেই সকলো সাৱধানে যাব ভাল লাগে সেইবিলাকত গৈ পিনি সকলোৱে নিজৰ ছেফটিটো নিজেই ৰাখি যাব লাগে উৎপাত কৰিব নালাগে মদ ভাং খাই পিনি এইবিলাক খাই পিনি গাড়ী মটৰ চলাব নালাগে একদম সাৱধানে যাব লাগে হেলমেট পিন্ধি যাব লাগে গাড়ীত গ'লে আপোনাৰ ছিট বেল্ট মাৰি যাব লাগে সেইবিলাকে সকলোৱে সাৱধানে যাব লাগে আমি আপোনাৰ এনেকৈ ছ'চিয়েল মিডিয়াত গ'লে আমি আমি ক'ৰবাত গ'লেতো সকলো কথাই আমি ছ'চিয়েল মিডিয়াত জনাওঁ যিদৰে আমি আপোনাৰ এতিয়া ক'ৰবাত গ'লোঁ বোলে পাৰ্টি খালোঁ কিবা কৰিলোঁ সেইবিলাক আমি ছ'চিয়েল মিডিয়াত দেখাওঁ ভাল লাগে এইবিলাক দেখাই পিনি লগৰবোৰে সুধে আগ্ৰহ হৈ যায় মানে জেগাডোখৰ আপোনাৰ স্থানডোখৰ ছ'চিয়েল মিডিয়াত দি দিলে জনপ্ৰিয় হৈ উঠে সকলোৱে সকলোৱে জনপ্ৰিয় হ'লে সকলোৱে সুধে আমাক ক'ৰ হয় ক'ত গৈছিলি সেনেকৈ এনেদৰে সুধে ন সেইটো কাৰণে ছ'চিয়েল মিডিয়াত দিব লাগে সকলোৱে বস্তুবোৰ ছ'চিয়েল মিডিয়াত দিলে ভাল ছ'চিয়েল মিডিয়াত আৰু ক'ৰবাত ফুৰিব গ'লে আপোনালোকে চব মানে সাৱধানে যাব লাগে ৰাতি কৰিব নালাগে ৰাতিলৈকে থাকিব নালাগে দিনে পোহৰে সন্ধিয়াই সন্ধিয়াই একদম পোহৰে পোহৰে গুচি আহিবলৈ চেষ্টা কৰিব লাগে যিমান পাৰে সেইবিলাক জেগাত এতিয়া হাবি জংঘলৰ জেগা হ'লেতো আপোনাৰ সেইবিলাক হেৰি থাকে বাঘ সিংহ যেনেদৰে আপোনাৰ কিবাকিবি আক্ৰমণ কৰিব আৰু বাৰিষা দিনততো দেৰি কৰিব নালাগে বাৰিষা দিনত বানপানী চানপানী হোৱা জেগাও থাকে সেনেদৰে সেইবোৰ কাৰণে আপোনালোকে নিজৰ চেফটিটো নিজে চাব লাগে নিজৰ চেফটিটো চাই পিনি আপোনালোকে সময়মতে ঘৰলৈ ঘূৰি ঘূৰি আহিব লাগে এবাৰ আমি যাওঁতে এতিয়া আমি এবাৰ বৰশিলৰফালে গৈছিলোঁ বাৰিষা দিনত বাৰিষা দিনত বৰশিল যাওঁতে গোটেই বানপানী আমি ৰাতি কৰি দিলোঁ এতিয়া ৰাস্তা বেয়া বৰশিলৰ ৰাতি হৈ গ'লে এতিয়া ৰাস্তাটো ভালকৈ দেখি নাপায় গোটেই গাঁত গোট বেয়া যাবলৈ সেইটো কাৰণে এনেকুৱা জেগাত ৰাস্তা ৰাতি কৰিব নালাগে আকৌ আপোনাৰ বাঘ সিংহ ওলোৱা সেইফালে ভয় হাবি জংঘলৰ জেগা এইবিলাক জেগাত ৰাতি কৰিব নালাগে ৰাতি হ'লে বেয়া নিজৰ ছেফটিটো নিজে চাব লাগে সদায় ফূৰ্তি কৰিব লাগে সকলোৱে ভ্ৰমণ কৰিবলৈ যাব লাগে ফুৰিবলৈ যাব লাগে